হেল্ল' অ' কি কৰিছ অ শুন না কথা এটা আছিলে তোৰ লগত এ শিক্ষা ব্যৱস্থাই কিবা এটা কথা এটা ক'ম বুলি ভাবিছিলোঁ মানে আমাৰ মানে অসমৰ শিক্ষাখনৰ বিষয়ে মানে যিহেতু আগতে আমি যিটো পঢ়িছিলো ন শিক্ষা ব্যৱস্থা আমি যিটো আগতে পঢ়িছিলো যে আমি আমি আগতে আমি যিটো শিক্ষা আছিলে এতিয়া শিক্ষাৰ মাজত বহুত ডিফাৰেঞ্চ হায় নাই কচোন হয় হয় নাই কেলৈ কৈছো আগতে আমি চা আগতে আমি ইমান কষ্ট কৰি পঢ়িছিলোঁ মেট্ৰিক দিছিলোঁ মেট্ৰিক দিওঁতে আমি কিমান কষ্ট কৰিছিলোঁ আজিকালি আজিকালি মেট্ৰিক দিওঁতে ইমান কষ্ট নহয় আজিকালিতো এনেই মানে জাষ্ট মানে মেটিকটো পাতে আৰু এনেই ওপৰতে সেই কৰি দিয়া নিচিনা হৈ যায় পাছ কৰি দিয়ে বা কিবা একো ল'ৰাবোৰ আজিকালি সেইকাৰণেতো ল'ৰা ছোৱালী আজিকালি বেয়া হৈছে পঢ়াৰ প্ৰতি কিবা ধাৰণা নাইকিয়া হৈছে আজিকালি আগতে আমাৰ থাৰ্টি পাৰ্চেণ্ট মানে মাৰ্ক পালেও আমাৰ বহুত মানে বহুত পাইছে আৰু ফৰ্টি পাৰ্চেণ্ট ফিফটি পাৰ্চেণ্ট পালেতো বহুত পাইছেই আৰু আমাৰ থাৰ্টি পাৰ্চেণ্ট মাৰ্কটোৱেই আগত আগতে আমাৰ বহুত মানে কি আছিলে এটা ডিমাণ্ড আছিলে থাৰ্ড ডিভিজনটো আগতে আমাৰ ডিমাণ্ড আছিলে মেটিকৰ কিন্তু আজিকালি শিক্ষা ব্যৱস্থাত মানে আজিকালি ছেবাই কি কৰিছে আজিকালি শিক্ষা ব্যৱস্থাত ছেবাই একদম বেয়া কৰিছে আজিকালি মানে কি হ'ল তুমি তুমি নিজে দেখিছা হাঁ এতিয়া মোৰ ল'ৰাটো এতিয়া মেট্ৰিক দিছে মই এতিয়া চাইছোঁ দেই এতিয়া মানে নাম্বাৰ কিছুমান মানে এনেই দি দিছে ধৰক মানে এতিয়া কি হ'ল কিছুমান মানে বহী ভালকৈ চোৱা নাই কিছুমান বহী ভালকৈ চাইছে কিছুমান মানে এনেই মানে জাষ্ট মানেই এনেই ওপৰতে চাইছে ক্লিক কৰি দিছে কিন্তু তেনেকৈ নহয় ন তেনেকৈতো ল'ৰাটো বেয়া হৈ যায় ন তেনেকৈ মানে খুটি নাটি আগতে আমাৰ তাৰ এটা লেছন এটা আখৰ এটা আকাৰডাল থাকিলে কাটি দিয়ে কিন্তু আজিকালি নাই আজিকালি আজিকালি একো নাই সেইবোৰ তাৰ আজিকালি মানে অকল মানে জাষ্ট নাম্বাৰটো পাব লাগে আজিকালি মানে শিক্ষা ব্যৱস্থাটো এইটো হৈছে অকল জাষ্ট নাম্বাৰ পাব লাগে তাত অকল মানে আজিকালি অকল মানে নাম্বাৰ পাব লাগে ৰেংকটো বেছি মানে বেছি গুৰুত্ব দিয়ে আগৰ নিচিনা নহয় যে আগতে আমি আমি নাম্বাৰ পোৱাতকৈ আমাৰ কি হ'ল শিক্ষাটো কিমান পাইছোঁ সেইটো আমাৰ বেছি গুৰুত্ব দিয়া হয় স্কুলত আমাৰ আগতে মানে আগতে আমাৰ আমি যিটো নোৱাৰো স্কুলৰ মাষ্টৰণীয়ে আমাক ভালদৰে শিকাই বুজাই সেই কৰে কিন্তু আজিকালি স্কুলবোৰত দেখিছোঁ আজিকালি শিক্ষা ব্যৱস্থাত আজিকালি শিক্ষা ব্যৱস্থাত মাত্ৰ দৰমহাটোৱেই বেছি গুৰুত্ব দিয়ে আৰু শিক্ষা ব্যৱস্থাত পৰা নামততো একো নাই নিজে দেখিছো ওচৰৰ স্কুলখন দেখিছো মই পৰা নামত একো নাই ল'ৰাকেইটাই এনেকৈ এনেকৈ দৌৰ মাৰি ফুৰিছে আৰু ল'ৰাকেইটা দৌৰ মাৰি ফুৰিছে কিন্তু মাষ্টৰণী মোবাইল টিপি আছে একো শিক্ষা তাত পঢ়িছে ল'ৰাই পঢ়িছেনে খেলিছেনে কিবা কৰিছেনে একো ল'ৰাই একো মানে মাষ্টৰণী একো খেল নাই খেলি ফুৰিছে ঠিক তেনেদৰে দেখিছোঁ স্কুলত স্কুলত স্কুলত সেনেকৈ দেখিছো কিন্তু আমাৰ আমাৰ আমি যেতিয়া আমি যেতিয়া পঢ়িছিলো আমাৰ স্কুলখন আমাৰ স্কুলৰ আমাৰ আমাৰ স্কুলৰ টিচাৰে বহুত আমাক শাসন কৰিছিলে আৰু আমি সেইটো মানিছিলোঁ আমি মনাৰ কাৰণে আজি আমি যিমানে যি ডিভিজন মাৰিলেও আমি এতিয়া ভাল বুলি নিজকে গণ্য কৰিব পাৰো নিজকে ভাল বুলি আমি ক'ব পাৰো যে আমি মানে খুটি নাটি আমি পঢ়িছোঁ কিন্তু আজিকালি ব্যৱস্থাত ওপ আজিকালি মানে শিক্ষা ব্যৱস্থাত আজিকালি লৰা ছোৱালীবোৰে এনেই পঢ়ে কিন্তু মূৰত একো নোসোমায় হয় নাই তই কচোন হয় হয় নাই কিয়নো আমি পঢ়াত আৰু এতিয়া পঢ়াৰ মাজত বহুত ডিফাৰেঞ্চ আজিকালি শিক্ষা ব্যৱস্থাটো একেবাৰে ভাল নহয় মেটিকতো দেখিছাই মেটিকতো মেটিকতো মানে অকল মানে নাম্বাৰ পোৱা উচ্চ স্থান পোৱা সেইবোৰতে বেছি গুৰুত্ব দি দি থাকে কোনে কি পঢ়িছে কোনে কেনেকৈ পঢ়িছে সেইটো বেছি নিউজ ওলায় বেলেগ আই চি এ চি বৰ্ড হওক বা বা চি বি এছ চি বৰ্ডত সেইটো শিক্ষা সিহঁতৰ শিক্ষাটো আছে সিহঁতৰ বিপৰীত কিন্তু আমাৰ আমি যেতিয়া আমি যেতিয়া সেই টাইমত পঢ়িছিলো আমাৰ শিক্ষাটো আছিলে অতি অতি ভাল অতি মানে উচ্চ খাপৰ বুলি ক'ব পাৰি আমাৰ বাইদেউসকলে বাইদেউসকলে বহুত মানে আমাক মানে মৰম বা খং দেখুৱাইছিলে কিন্তু আমাক বহুত মৰম কৰিছিলে কেনেকৈ আমাক কেনেকৈ ল'ৰা ছোৱালীখিনি কেনেকৈ ভাল কৰোঁ কিবা কৰোঁ আজিকালি আজিকালি আজিকালি মানে আজিকালি মানে টিচাৰসকলেও একো গুৰুত্ব নিদিয়ে বাইদেউ মানে আজিকালি আমাৰ শিক্ষা শিক্ষাগুৰুৱে অকল নিজৰ কথা স্কুললৈ আহে ক্লাছ কৰে ল'ৰাই পঢ়িছে কি পঢ়িছে তাত একো গুৰুত্ব নাই জাষ্ট মানে দৰমহাটো খাইছে তাতেই মানে সিহঁতৰ সন্তুষ্ট কিন্তু ল'ৰা ছোৱালীয়ে পাৰিছেনে নাই পৰানে তাত একো হেৰি নাই মই চাইছো মোৰ ল'ৰাটো ভাগৰ মানে ল'ৰাটোৰ ভাগৰ সেইবোৰ চাইছো যিবোৰ মানে ঘৰত কৰিব দিয়া কামবোৰ ঘৰুৱা কামবোৰ চাইছো কিন্তু মানে তাত মানে একো মানে বহী পাতত একো দিয়াই নাই বহী পাতত একো লিখা নাই বহী পাত খালী মই সুধিছো যে স্কুলত কি তোমালোকক নিলিখায় নেকি নাই বোলে আমাক অকল মুখেৰে পঢ়াই গৈছে যে ঘৰত এইকেইটা এইকেইটা কৰিবা বুলি আমাক দিয়া নাই যেতিয়া দিয়ে খুব বহী পাতত আজি এবছৰ হ'ল বহী পাত মাত্ৰ মাত্ৰ তিনিনে চাৰিখিলাহে বহী পাত লিখিছে ইমান শিক্ষা ইমান নিম্ন কেনেকৈ হৈ গৈছে মই নাজানো এনেকৈ হ'লেতো আমাৰ অসমৰ ভৱিষ্যত ল'ৰাবোৰৰ নষ্ট হ'ব অকল মানে পৰাটো মানে মানে ডিভিজন পোৱাটোৱেই মেইন উদ্দেশ্য বুলি ভাবি লৈছে আজিকালি একাংশই একাংশ পিতৃ মাতৃ হওক বা টিচাৰবোৰে হওক কিন্তু ল'ৰাই যে মগজত মানে সোমাইছেনে এই শিক্ষাটো সোমাইছে একো হেৰি নাই আজি আগতে আমি যিহেতু আমাৰ মেটিকৰ টাইমত আমি আমাক বহুত শাসনো কৰিছিলে আমি মেটিক দিওঁতে যিহেতু আমি আমি আমিতো ধুনীয়াকৈ শাসনত আছিলো আমাৰ কেবাটাও গ্ৰামাৰৰপৰা আদি কৰি সকলো মেথছ মেথছৰ সকলো বুৰঞ্জী সকলো ছাবজেক্টে আছিলে আগতে হয়নে আজিকালি মানে আজিকালি কিবা মানে ছাবজেক্টবোৰো কমাই দিয়া হ'ল একেখনতে সুমুৱাই দিয়া হ'ল আৰু আজিকালি অংকৰ ফৰ্মোলাবোৰ ইমান বুজি নাপাওঁ আগৰ নিচিনা ইমান ফৰ্মোলা নহয় বহুত মানে বেছি মানে আজিকালি শিক্ষাটো মানে আজিকালি বহুত বেয়া হৈ গৈছে মানে কিছুমান ক্ষেত্ৰত ভাল গুণো আছে কিছুমান ক্ষেত্ৰত ভালো আছে কিছুমান ক্ষেত্ৰত বেয়া গুণো সোমাই গৈছে বাৰেপতি মানৰ শিক্ষা অসমৰ শিক্ষাটোত বিশেষকৈ আমি ভাবোঁ যে অসমৰ শিক্ষাটো অতি সোনকালে উন্নতি কৰিবলৈ চেষ্টা কৰক সকলো ফালৰ পৰাই যাতে উন্নতি হওক ইমানেই মই ভাবোঁ যে অকল যাতে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতটোও যাতে মানে ভালদৰে হওক অকল পৰাটো বেছি গুৰুত্ব দিয়াটো নহয় সকলো ফালৰ পৰাই গুৰুত্ব দিয়ে ল'ৰাক শিক্ষা দিয়াটো বেছি গুৰুত্ব বুলি মই ভাবোঁ